দুহেজাৰ ঊনৈছ চনৰ যি ক'ভিড বেমাৰ আহিছিলে এই ক'ভিড বেমাৰে যি মহামাৰীৰ ৰূপ লৈছিলে গোটেই পৃথিৱীত তেতিয়া হয়তো আমাৰ বহুত ভয় লাগিছিলে এই ভয়ৰ কাৰণে আমি এটা নহয় দুটা নহয় তিনিটাকৈ ক'ভিড ভেকচিন ল'বলগীয়া হৈছিলে এই ভেকচিনকিটা বছৰত শেষ বছৰ কি ডেৰ বছৰৰ ভিতৰত শেষ কৰিব লাগে আৰু লৈছিলোঁ কাৰোবাৰ যদি কাঁহ জ্বৰ পানী লগা হয় সেই মানুহজনৰ ওচৰৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিলে তেওঁক মানে ক'ভিড বুলি ভাবিছিলে আৰু তেওঁক নিজে ক'ভিড বেমাৰী ৰখা হস্পিটেলত ৰখা হৈছিলে বিভিন্ন ধৰণৰ দৰৱ দিছিলে আৰু এই বেজিও দিছিলে এই বেজি আচলতে আমি ক'ভিড ভেকচিন বেজিটো এই বেমাৰৰ পৰা উপশম পাবলৈ হে লৈছিলোঁ কিন্তু

ছ'চিয়েল মিডিয়াই হওক বা হোৱাটছএপেই হওক ফে'চবুকেই হওক ক'ভিড ভেকচিন লোৱা প্ৰথমতে একো কোৱা নাছিল তাৰ অলপ দিনৰ পিছৰ পৰাই আহি গ'ল আৰু যে ক'ভিড ভেকচিন ল'লে কিডনী এফেক্ট কৰে মানুহ মৰে যে হাৰ্টৰ বেমাৰ হয় এই কি কয় যিবিলাক ছোৱালীয়ে বিবাহপাশত আৱদ্ধ হৈছে সিহঁতি যদি লৈছে বোলে সিহঁতৰ সন্তানো জন্ম নহ'ব পাৰে কিন্তু এইবিলাক উৰা বাতৰি শুনি হয়তো বহুতো ভয় লাগিছিলে কেতিয়াবা কাঁহ জ্বৰ হ'লেতো আৰু ক ক'ভিডে পালে পালে বুলি কয়েই আৰু কি হৈছিলে মানে বিভিন্ন ধৰণৰ গাঁৱে ভূঞে যেতিয়া এই ক'ভিড ভেকচিনবিলাক দিবলৈ লৈছিলে তেতিয়া কি হৈছিলে মানে যিবিলাক স্বাস্থ্যকেন্দ্ৰৰ পৰা মানুহ গৈছিলে তেওঁলোকে একদম ভিতৰ গাঁও অঞ্চলৰ মানুহবিলাক এইবিলাকৰ এইবিলাক ছ'চিয়েল মিডিয়াত শুনি ভয় খাই এই বেজি ল'বলৈ অমান্তি হৈছিলে আৰু সেই বিষয়াসকলক কিবা কিবি ধৰণে অলপ গালি গালাচো দিছিলে সেইবোৰ প্ৰায় আমি ছ'চিয়েল মিডিয়াত পাইছিলোঁ কিন্তু যিহেতু এইবিলাকলৈ ভয় কৰিব নালাগে ছ'চিয়েল মিডিয়াই মানে প্ৰচাৰ কৰে আৰু এইবোৰ মইতো ভাবোঁ অপপ্ৰচাৰে কাৰণ যি সময়ত বেমাৰটো হৈছিলে তেতিয়া হয়তো কি কৰিলে ভাল হ'ব ক'ত কি কৰিম এই বেমাৰৰ পৰা কেনেকৈ বাচিম বহুত চিন্তা হৈ গৈছিলে মানুহৰ ঘৰৰ কোনোবা যদি বাহিৰলৈ যায় তেওঁ আহি গা ধোৱা হাত ধোৱা মূৰ ধোৱা কাপোৰ কানি বাহিৰতে পেলোৱা মুখত মাস্ক লগোৱা এইবোৰ আদি কিমান কষ্ট হৈছিলে এইবোৰৰ পৰা উপশম পাবলৈতো আমাক ক'ভিড ভেকচিনটো দিছিলে সেইটোতো ল'বই লাগিব লোৱাৰ পাছতো যে এইবিলাক কি কি যে বাতৰি ওলাইছিলে আৰু শুনি সঁচাকৈ বৰ অপ্ৰিয় যেন লাগিছিলে হ'লেও আৰু কেতিয়াবা কি হয় একদম এনেকুৱাকৈ কৈ দিয়ে যে সেইটো কথাটো সঁচাই নেকি মনলৈ তেনেকুৱা নিচিনাও ভাব আহি গৈছিলে সেইকাৰণে এতিয়াও ক'ভিড ভেকচিনৰ কাৰণে কেতিয়াবা কেতিয়াবা শুনো কাৰোবাৰ বোলে বিষ হৈছে সেই তাইৰ বিষটো হৈছে বা সেইজনৰ বিষ হৈছে সেই ক'ভিড ভেকচিন লৈছিলে যে সেইকাৰণেই হৈছে এই নোলোৱা কিছুমান বহু থাকি গৈছে দুই এজন নোলোৱা মানুহ সেইবিলাকে আকৌ কয় আমি কি ক'ভিড ভেকচিন লওঁ আমি ক'ভিড ভেকচিনতকৈ বেছিহে ভাল দৰৱ খাই থাকোঁ এনেকৈ এনেকেও কোৱা মানুহ আছে সেইকাৰণে আমি উৰা বাতৰি সঁচাকৈ বা মিছা কথা শুনিছোঁ ক'ভিড ভেকচিনৰ কাৰণে তাৰ কাৰণে ভয় খাব নালাগে কাৰণ এইটো একেবাৰে মিছা কথা